হেল্ল' অ' চক্ৰৱৰ্তী এ মই মানে কথা এটা হ'ল নহয় এ এজমেটিকৰ কাৰণে তিনিটামান অৰ্ডাৰ দিছিলো এন ইনহেলাৰটো এ কথাটো হৈছে যে আহি পোৱা নাই আপোনালোকৰ ৱেবছাইটটো আপোনালোকে দিব নেকি মই অলপ টে চেক কৰি চাও অ' মানে কথাটো হৈছে যে মই এতিয়ালৈকে মোৰ যিটো ট্ৰেকিং নম্বৰ সাত আঠ ছয় চাৰি পাঁচ আপোনালকে কথাটো হৈছে যে মই সেইটো কেনেকৈ বস্তুটো চাম আপোনালকে ৱেবছাইটটো দি দিলে মই সেই ট্ৰেকিং নম্বৰত বস্তুটো চাই ল'ব পাৰো নহয় মানে কথাটো হৈছে অলপ পেচেণ্টজনৰ অকণমান অসুবিধা হৈ আছে সেইকাৰণে মোৰ উৎকণ্ঠাটো বাঢ়ি গৈছে মানে কথাটো হৈছে যে সময়মতে যদি মই বস্তুটো নাপাও কথাটো হৈছে পেচেণ্টৰ কথাটো এইবিলাক গতিকে আপুনি অকণমান যত্ন কৰক কথাটো আৰু আপুনি মোক অন্য় একো নকৰিলেও হ'ব আপোনাৰ ৱেবছাইটৰ লিংকটো মোৰ হোৱাটছএপত দিয়কছোন মই নিজে বস্তুটো মানে চাই ল'ম মানে তেতিয়া পাৰিম মানে কথাটো আপুনি অৰ্ডাৰটো কোন পৰ্যায়ত আছে মানে ক'ত আহি ইয়াত পালেহিনে নে তাতেই আছে সেই বস্তুটো মই কনফাৰ্ম কেনেকৈ হ'ম মানে সেই বস্তুটো মই চাই ল'ব খুজিছো হয় হয় অ' আপুনি এইটো কি কৰিব লাগিব অ' ডাব্লিউ ডাব্লিউ ডাব্লিউ অ' অ' আপোনালকৰ ইনিচি ডট কম ত আছে ন অ' হয় হয় ইনিচি ডট কম ৰ আপোনালকৰ কোডিংটো আচলতে প্ৰথমতে দিলেই সোমাই যাবনে বাৰু অ' সোমাই যাব ন ঠিক আছে বাৰু ইনিচি ডট কম মাৰি মোৰ ফোন নম্বৰটো দি পেলাই কডিংটো মাৰি দিলে এই কামটো আগবাঢ়ি যায় তেতিয়া মই যিটো জেগা পাম আচলতে তাৰ কিবা লোকেল ল'ৰাৰ ডেলিভাৰী ল'ৰাৰ ফোন নম্বৰ পাম নেকি বাৰু অ' হয় হয় আপুনি এটা কাম কৰিব যদি নহয় মোক কাইণ্ডলি আপুনি নিজেই হ'লেও মোক অকণ চাই কৰি দিব লাগিব কাৰণ মোৰ কথাটো হৈছে যে এইবোৰতো আপুনি গম পাইছেই আৰু মানে ঘৰত পেচেণ্ট থাকিলে আচলতে যথেষ্ট টেঞ্চনত থকা যায়টো তাতে এনেকুৱা এটা এজমেটিক প্রব্লেমটো আপুনি জানেই সেইটো দৰৱ খালেও মানে ইন কিয়'ৰ নহয় আচলতে সেইকাৰণে কথাটো হৈছে যে অকণমান লাগিছিল মোক গুৰুত্ব সহকাৰে মানে বিষয়টো ঠিক আছে ডাঙৰীয়া আপুনি মানে এইকণ মোক সহায় কৰি দিয়া কাৰণে ধন্য়বাদ মই নিজে ট্ৰেকিংটো চাই লওঁ আৰু তেতিয়াহ'লে মই এইখিনি যিমান পাৰু মানে গতিকে উলিয়াবলৈ মই চেষ্টা কৰো বাৰু ঠিক আছে ধ্য় থেংক ইউ থেংক ইউ